হেল্ল' হয় কওকচোন হেল্ল' অঁ কওকচোন অঁ আছে আছে আছে অঁ আছে আপোনাক কি চব্জি লাগে আছে ভেন্দি আছে দাংবডি আছে পটল আছে কি লাগে জিকা আছে গাজৰ আছে পাব পাব অঁ হয়

অঁ অঁ পাব পাব সকলোখিনিয়ে পাব অঁ অঁ পাব পাব অঁ কোন অঁ দাংবডি হৈ আছে আশী টকা কেজি অঁ ভাতকেৰেলা আশী টকা বিলাহীটো আশী টকা হৈ আছে গাজৰটো ষাঠি টকা হৈ আছে অঁ ষাঠি টকা হৈ আছে গাজৰ এতিয়া মানে বানপানী হৈছে বানপানী হোৱাৰ কাৰণে মানে অলপ চব্জিৰ দামবোৰ বাঢ়িছে ভেন্দি আশী টকা হৈ আছে আপোনাক কি লাগে কি চবজি লাগে আপোনাক

অঁ অঁ পাব অঁ পা পাব পাব অঁ পাব দামটো কমাব মানে কিবা এটা মিলামিলি কৰিব আৰু কৰিম আৰু কিবা এটা মিলামিলি কৰিব আৰু এতিয়া চব্জি ইমান দাম হৈছে পানী হোৱাৰ পৰা মানে পানী বানপানী হোৱাৰ পৰা ইমানেই চব্জি দাম হৈছে মানে এতিয়া আমাৰো লাভ নহয় আমাৰো নোপোচায় মানে আমি এইটো দামতে আমিও কিনি আনো এতিয়া কমত দিলে মানে আমাৰো লছ হৈ যায় সেইটো কাৰণে অঁ কিবা এটা ঊনৈছ বিছ কৰিব পাৰিম একেবাৰে কমাই দিব নোৱাৰিম

অঁ অঁ এতিয়া চব্জিও দাম পাবলৈ নাই বানপানী হোৱাৰ পৰা মানে চব্জি পাবলৈয়ে নাই ইমানেই দাম হৈছে মানে এতিয়া আমি কিনি আনোতেও মানে ইমানেই দাম মানে আমি এতিয়া মানে লছ কৰি বিকিব নোৱাৰোঁ মানে হয় অঁ ঠিক আছে ঠিক আছে বাৰু হ'ব ঠিক আছে বাৰু আপুনি এবাৰ অঁ ঠিক আছে আপুনি কল কৰিব এবাৰ অঁ ঠিক আছে ঠিক আছে